হেল্ল' হয় শ্ৰাবন দা হয় নাই বাৰু কালি যে আপোনাৰপৰা গাহৰি মাংস আনিছিলোঁ আপুনি গোটেই চেণ্ট অহা মাংস দিলে নহয় জানেনে

সেইটো চাগৈ অঁ ইমান মানে চেণ্ট আহিছে আলহী আহিছে এইফালে এতিয়া কেনেকৈ বনাওঁ জানেনে ইমান মানে প্ৰ'ব্লেম হৈছে খঙো উঠিছে আপোনালৈ তেতিয়া

অঁ সেইটোৱেটো ইমান খং উঠিছে আৰে সদায় আপোনাৰপৰা মাংস আনো আকৌ আপুনি এনেকুৱা কৰিলে আকৌ আপোনাৰপৰা নানো নহয় নেক্সট টাইম ন অঁ জানিছোঁ বাৰু তাকে আপুনি নাছিলে তাকে নহয় মানে সেনেকৈ কাৰণ আজিকালি বস্তুৰ দাম ইমান বেছি আৰু দাম দি আনি যদি পেলাই দিবলগীয়া হয় মাংসখিনি খং উঠিছে নহয় আৰু তাতে আমাৰ আলহী আহিছিলে মানে কালি আলহীৰ কাৰণে আনি পিনে এতিয়া আকৌ এবাৰ আনিব যোৱাটো টাইমটো কিমান নষ্ট হৈছে তেওঁলোকে ৰখিওতো নাথাকে তেনেকৈ ন অঁ সেইটোৱে কমপ্লেন নাই কিন্তু এতিয়া দিবলৈ বাধ্য হৈ গৈছোঁ মানে নাই বেয়া চেয়া মানে সেয়া আৰু আকৌ নেক্স টাইম যদি এনেকুৱা নকৰে আৰু মানে কাৰণ পইচা পাতি ইমান বেছিকৈ দি আনি যদি এনেকুৱা হয় কেনেকৈ হ'ব অঁ সেয়া আকৌ এতিয়া পটকৈ অঁ নহয় ফ্ৰিজত আপোনালোকে মাংস সেইখিনি ৰাতি বিকি হেৰি কৰি দিব কিবা কৰি দিব আৰু নহ'লে সেইখিনি মানে থৈ দিলে মানে বেয়া নহয় গম পাইছে নাই অঁ অঁ আচ্ছা অঁ অঁ অঁ অঁ অঁ অঁ সেয়া আকৌ জানিছোঁ কিন্তু তেনেকৈ হ'লে আপোনাৰ বিজনেছটো বহুত ডাউন হৈ যাব কিন্তু তেনেকেহ'লে কাষ্টমাৰ নাথাকিব আৰু তেনেকৈ সেয়াই আৰু অঁ ঠিক আছে বাৰু কালি দেখু হাৰ্ডিয়ো দিলে বাৰু লগতে গোটেই হাৰ্ডিয়ে দিলে মানে মোৰ কালি বহুত খং উঠিছে মানে মোৰ ল'ৰাজনে মানে বজাৰ কৰিব গৈছিলে কালি অঁ তেওঁ মানে আনি দিছেহি মই মানে বনাব লৈছোঁ আলহী আহিছে এই দেখিছোঁ মানে গোটেই স্মেল আৰুতো গোটেই হাৰ্ডিয়ে মানে অঁ অঁ অঁ অঁ সেইটো কাৰণে হয় হয় হয় হয় হয় সেয়ে আৰু নেক্সট টাইম চাব আৰু এনেকৈ নকৰিব আৰু অঁ অঁ অঁ দিয়ক দিয়ক ঠিক আছে বাৰু অঁ অঁ অঁ